অ' দীপা কি কৰিছা অঁ এই কথা এটা আলোচনা কৰিম বুলি ভাবিছিলোঁ পায় তোমাৰ লগত অঁ এই আমাৰ হেৰি গাঁৱত থকা যে দলংখন বাঁহৰ দলংখন ভাগি গৈছে নহয় দেখিছা নাই বাৰু অঁ এই দলংখন এতিয়া আমাৰ অহা যোৱা কৰাত বৰ অসুবিধাই হ'ব এতিয়া আমি ভাবিছোঁ হেৰি গাঁৱত হেৰিখিনি মিটিং এখন দি পেলাই আমাৰ হেৰি নামঘৰৰ ওচৰতে গাঁৱৰ মানুহৰ হেৰি চহী লৈ পেলাই আমি পঞ্চায়তত দৰ্খাস্তখন দি থৈ আহোগৈনি বাৰু হেৰি কেতিয়াকৈ যাব পাৰিবা বাৰু তুমি অঁ কাইলৈ সেই আজৰি আছা ন অঁ ওলাবা আমি দৰ্খাস্তখন দি থৈ আহিমগৈ যদি দলংখন হয় তেতিয়া হ'লে সকলোৰে ভাল হ'ব অঁ

অঁ কাইলৈ ওলাবা অঁ